আমাৰ বাৰীত থকা কেইবিধমান বন দৰৱৰ নাম হ'ল তুলসী ভেদাইলতা পনৌনৌৱা পচলা শুকলতি কচু নৰসিংহ কলডিল আদা পদিনা জবাফুল মছন্দৰী মাটিকাঁদুৰি মানিমুনি মহানিম বগা বাহেক এতিয়া তুলসী পাতে চালৰ কাৰণে তুলসী পাত ভাল তাৰপৰা তুলসীপাতে আৰু আদা মৌ মিহলাই খালে সৰু ল'ৰা ছোৱালীৰ কাহ ভাল হয় ভেদাইলতা খুন্দি আঞ্জা বনাই খালে বিষৰ কাৰণে ভাল হয় পনৌনৌৱা শাকো সেই আঞ্জা বনাই পেলাই খালে সেই জণ্ডিছৰ কাৰণে ভাল পছলাও এই আঞ্জা বনাই বা পচলাৰ কাটি তাৰ ৰস সদায় খালেও ভাল ইউৰিক এছিডৰ কাৰণে শুকলতি কাহ ঘা শুকোৱাৰ কাৰণে শুকলতি ভাল তাৰপৰা কচু আইৰণৰ কাৰণে ভাল নৰসিংহ প্ৰেচাৰৰ কাৰণে ভাল কলডিলো সেই লো প্ৰেচাৰত খাব লাগে লো প্ৰচাৰৰ মানে কাৰণে কলডিলটো ভাল আদা আদাটো বহুত দৰৱতে মিহলাই খাব লাগে আদা মৰাণ আদাটো বেছি ঔষধত কাম দিয়ে পদিনা পদিনাটো ভাল সেই ছালৰ কাৰণে বা পেটৰ গেছৰ প্ৰবলেম হ'লেও সেই পদিনাৰ ৰস উলিয়াই খালে ভাল হয় জবাব ফুল জবাব ফুলটো চুলিৰ কাৰণে ভাল তাৰ পা মাহেকীয়াৰ কাৰণেও ভাল মহিলাসকলৰ আৰু আছে জবাব ফুলৰ কেইবাটাও কেইবাটাও অসুখৰ কাৰণেই ভাল তাৰপৰা মছন্দৰী মছন্দৰীটো পেটৰ কাৰণে ভাল কাবাৰ পায়খানা হ'লে মছন্দৰী খুন্দি বা পাতত দি তেনেকৈ খালে ভাল হয় মাটিকাঁদুৰিও সেই পেটৰ অসুখৰ কাৰণে ভাল মানিমুনি মানিমুনিটো পেটৰ কাৰণে ভাল বা সৰু ল'ৰা ছোৱালীক মানিমুনি খুৱালে মগজৰ কাৰণে ভাল বুলিও কোৱা শুনোঁ মহানিম মহানিমো সেই ছালৰ কাৰণে ভাল হয় আৰু কাহ হ'লে খালেও মহানিম ভাল